দুই লাখ চৌব্বিছ হাজাৰ ছশ পোন্ধৰ পাঁচ লাখ বিৰাল্লিছ হেজাৰ তিনিশ ষাঠি ছয় লাখ নিৰান্নব্বৈ হেজাৰ নশ নিৰান্নব্বৈ পঞ্চল্লিছ হাজাৰ সাতশ বাইছ ওঠৰ হাজাৰ নশ পঞ্চাছ